লখিমপুৰ জিলাৰ মূল বিনোদনমূলক কাৰ্যকলাপ বা মনোৰঞ্জন বিকল্প বহুতো আছে যেনেকৈ লখিমপুৰত এখন পাৰ্ক আছে উদ্যান লখিমপুৰৰ গান্ধী পাৰ্ক বুলি কয় গান্ধী উদ্যান তাত খেলাৰ সুবিধা আছে গান্ধী পাৰ্কৰ কাষতে এটা ষ্টেডিয়াম আছে লখিমপুৰৰ ষ্টেডিয়াম যিটোত আপোনাৰ ক্ৰিকেটৰ কোচিং দিয়া হয় ফুটবলৰ কোৰ্ছ দিয়া হয় তাৰ কাষতে আছে আপোনাৰ বেডমিণ্টনৰ এটা কৰ্ট তাৰ কাষতে আছে লন টেনিচৰ এটা কৰ্ট বহুত উন্নত মানদণ্ডৰ নতুন টেকনলজিৰ যুগত বনাইছে সেইসমূহ খুবেই প্ৰয়োজন বা এছেনচিয়েল আৰু সেইসমূহ সুবিধা পোৱাৰ কাৰণে ভালেই লাগিছে লখিমপুৰ জিলা চহৰৰ যিসমূহ উঠি অহা যুৱপ্ৰজন্ম তেওঁলোকৰ প্ৰশিক্ষণৰ প্ৰস্তুতি আৰম্ভ কৰিব পাৰিছে আৰু কিছুমান চিনেমা হল আছে চাৰি পাঁচটাকৈ সেইসমূহত মানুহে চিনেমা উপভোগ কৰিব পাৰে আৰু অসমীয়া চিনেমাও উপভোগ কৰিব পাৰে যিহেতু অসমীয়া চিনেমাৰ মানদণ্ড খুবেই কঠিন সেইসমূহ কৰিব পাৰে উপভোগ কৰে আৰু বহুতো নাৰ্চাৰী আছে সেইসমূহৰ দ্বাৰা মানুহে বহুতো পইচা ইনকাম কৰিব পাৰে নাৰ্চাৰী বনাইও আৰু যিসমূহ আমাৰ পাৰ্ক আছে বা উদ্যান আছে বাগিচা আছে সেইসমূহত প্ৰৱেশত সাধাৰণতে পইচা দিব লাগে কাৰণ যিসমূহ পাৰ্ক আছে সেইসমূহ পাৰ্ক সম্পূৰ্ণৰূপে ব্যক্তিগত সেইকাৰণে পৰাই সেইকাৰণে পইচা দি প্ৰৱেশ কৰিব লাগে কাৰণ তেখেতেও এটা বিশেষ উদ্দেশ্য লৈ হৈ পাৰ্কখন নিৰ্মাণ কৰিছে গতিকে আমাৰ আমি পইচা দি সোমোৱাটো আমাৰো কৰ্তব্য কাৰণ তেওঁকো দুই এক দুই এটকাৰ ছাপ'ৰ্ট কৰা হয় আমি এনেকৈ পইচাটো দি ইত্যাদি ইত্যাদি লখিমপুৰত সাধাৰণতে মনোৰঞ্জনৰ কাৰণে আমনিদায়ক একো নাই সকলো ধুনীয়াই চবৰে সকলোৰে সুবিধা আছে থিয়েটাৰৰ পৰা সাংস্কৃতিক অনুষ্ঠানালৈকে প্ৰেক্ষাগৃহও আছে দুই তিনিটা আপোনাৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীও আছে ষ্টেডিয়াম আছে উদ্যান আছে সকলোসমূহৰ সুবিধা আছে সম্পূৰ্ণৰূপে